মোৰ তৃতীয় প্ৰশ্নটো হৈছে ঘৰৰ ভিতৰত কি কি গছ ৰাখিব পাৰি ঘৰৰ ভিতৰত ৰখা বা ইনড'ৰ প্লেণ্টবোৰে বায়ু পৰিষ্কাৰ কৰে বুলি কোৱা হয় আপুনি এই বিষয়ে কি জানে মই এই প্ৰশ্নটোৰ উত্তৰত ইয়াকে কওঁ যে আমাৰ উদ্ভিদবিলাক বা প্লেণ্টবিলাক আমি যেনেকৈ উশাহত অক্সিজেন লওঁ আৰু নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ সেইদৰে যিহেতু উদ্ভিদবোৰো জীৱ গতিকে উদ্ভিদবিলাকে উশাহত কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰে আৰু নিশাহত অক্সিজেন গেছ এৰি দিয়ে আৰু আমাৰ সেইকাৰণেই প্ৰাণী আৰু উদ্ভিদ পৰস্পৰেই ইজন ইটোৰ ওপৰত সিটো পৰস্পৰ নিৰ্ভৰশীল হয় গতিকে এই প্ৰাণী আৰু উদ্ভিদ দুয়োটাৰ মাজত এটা সম্পৰ্ক আছে সেইকাৰণে আমি উদ্ভিদসমূহ যধে মধে কাটিব নালাগে বা আমি সৌন্দৰ্য বৰ্ধনৰ কাৰণেও আমি যিহেতু গছপুলিসমূহ ৰোপণ কৰোঁ আৰু বা ৰোপণ কৰিব লাগে প্ৰত্যেকেই এজোপা হ'লেও গছপুলি ৰোপণ কৰিব লাগে আৰু আমি সৌন্দৰ্য বৰ্ধনৰ কাৰণে যেনেকৈ বাহিৰত এখন বাগিচা পাতি গছপুলি ৰোপণ কৰোঁ বা ফুলে ফুলে জাতিষ্কাৰ কৰি তোলোঁ বা তাৰ সুগন্ধি বিলাবলৈ হ'লেওঁ সু সুগন্ধ যু সুগন্ধিযুক্ত ফুলো আমি তেনেকৈ ৰুওঁ যেনেকৈ আমাৰ এতিয়া ধৰক যিকোনো সময়তে চব ফুল নুফুলে তেনেকৈ আমি যিটো সময়ত যিটো ফুল ফুলে বা যিটো সময়ত যিটো ফুলৰ সুগন্ধি ফুল ফুলে সেই সময়ত আমি সেইখিনি লগাওঁ ঠিক তেনেকৈ আমি ঘৰৰ ভিতৰতো কিছুমান উদ্ভিদ ৰাখিব পাৰোঁ আমি ঘৰটোৰ ভিতৰত বিশেষকৈ মই ভাবোঁ মানি প্লেণ্ট বিশেষকৈ মই যি দেখিছোঁ মানি প্লেণ্টসমূহ মাটিত ৰুৱাতকৈ পানীত থ'লে বেছি ভাল হয় আৰু সেইকাৰণে ঘৰৰ ভিতৰত যিকোনো টাব বা কিবা পানী থোৱা গ্লাছ বা জাৰ এনেকুৱা বিলাকত পানী থোৱা পাত্ৰত আমি যদি মানি প্লেণ্ট এজোপা আনি পেলাই কাটিং কৰি তাত থৈ দিওঁ দেখিব তাত লহ পহকৈ বাঢ়ি আহে আৰু ঘৰটোৰ ভিতৰত সোমায়ে আপোনাৰ গছজোপা দেখিয়ে খুব ভাল লাগি আহে মনটো বাহিৰৰ পৰা ভাগৰে যোগৰে আহিলে গছজোপা দেখিও ভাল লাগে মনটো অকণমান ফূৰ্তি লাগি যায় যিহেতু উদ্ভিদ খুব ভাল পাওঁ আৰু লগতে স্নেক প্লেণ্ট যিটো সাপৰ দৰে হয় শৰীৰটো সেই উদ্ভিদজোপাৰ সেই তেনেকুৱা ধৰণৰ স্নেক প্লেণ্টবিলাকো আমি ঘৰৰ ভিতৰত ৰাখিব পাৰোঁ স্নেক প্লেণ্টৰ বহুখিনি প্ৰজাতি আছে কিছুমান আছে সেউজীয়া হালধীয়া ৰঙৰ কিছুমান একেবাৰে সেউজীয়া কিছুমান দেখিব সৰু সৰু কিছুমান সৰু জোপোহা টাইপৰ মানে ঘৰৰ ভিতৰত আনি আমি সেইখিনিও তেনেকৈ মাটিত নহৈ নথৈ পানীতো থ'ব পাৰোঁ আৰু আমি অৰ্ণামেণ্টেল প্লেণ্ট হিচাপে তাত আমি কেবাজোপাও স্নেক প্লেণ্ট ৰুই খুব ধুনীয়াকৈ সৌন্দৰ্য বৰ্দ্ধিত কৰিব পাৰোঁ ঘৰৰ ভিতৰতে আৰু যেতিয়া আমি বাহিৰৰ পৰা আহোঁ তেতিয়া আমি আহি পেলাই যেতিয়া আমাৰ ভিতৰখন ধুনীয়া দেখোঁ তেতিয়া খুব ভাল লাগে আমাৰ মনৰ যিখিনি দুখ ভাগৰ ভাগৰখিনি আঁতৰাই দিয়ে আৰু লগতে জানোঁ যে কাৰ্বন ডাই অক্সাইড যিহেতু শোষণ কৰে উদ্ভিদে আৰু অক্সিজেন এৰি দিয়ে গতিকে আমাৰ বাবে আমাৰ পৰিৱেশ বিশুদ্ধ হৈ পৰে আৰু ঘৰটোৰ কিছুমান নিগেটিভিটিও আঁতৰি যায় যেনে আমি সোমায়ে যিহেতু আমাৰ ভাল লাগে দেখি পেলাই খুব ভাল লাগে আৰু সেইকাৰণে আমি ভিতৰত তেনেকুৱা ধৰণৰ ইনড'ৰ প্লেণ্ট বা ঘৰৰ ভিতৰত কিছুমান উদ্ভিদ আমি ৰাখিব পাৰোঁ বহু ধৰণৰ উদ্ভিদ আছে বৰ্তমান মোৰ মনলৈ অহা নাই যদিও নাম কেইটা মনলৈ অহা নাই কিন্তু মই মোৰ নিজৰ ঘৰৰ ভিতৰতে বহুকেইটা গছপুলি তেনেকৈ ইনড'ৰ প্লেণ্ট মই ৰাখিছোঁ আৰু এটা আছে পিংক লেডী বুলি কয় সেইটোও মই ৰাখিছোঁ সেইটোও খুব ভাল তেনেকৈ আৰু এটা তেনেকুৱা বহু ধৰণৰ আছে ইনড'ৰ প্লেণ্ট গতিকে এনেকুৱা ধৰণৰ ইনড'ৰ প্লেণ্টবিলাকে আমাৰ মানসিক চাপটো আঁতৰাই দিয়ে আৰু আমাৰ ভিতৰৰ যিখিনি নিগেটিভিটি আছে সেইখিনি আঁতৰাই বুলি মই ভাবোঁ